আমা অঞ্চলত কলা সংস্কৃতি বিকাশত সহায় চৰকাৰে বহুতো সহায় কৰিছে আজিকালি আজি আমাৰ অঞ্চলত বিহু অনুষ্ঠানসমূহ পৰিৱেশন অনুষ্ঠানসমূহ পাতিবলৈ আগতে ঘৰে ঘৰে গৈ পইচা কালেকচন কৰিবলগীয়া হৈছিলে ত তেতিয়া বহুতো অসুবিধাৰো সন্মুখীন হ'বলগীয়া হৈছিলে বিভিন্ন বহুতো ত কালেকচন কৰিবলগীয়া হৈছিলে ত আজিকালি চৰকাৰে বিহু অনুষ্ঠান এখন পাতিবলৈ এক লাখৰ কিমান পইচা তেওঁলোকে যোগান ধৰে ত সেইফালৰ পৰা বহুতো আমাৰ কলা সংস্কৃতিও আগবাঢ়ি যোৱাত সুবিধা হৈছে ত আৰু বিশ্ব ৰেকৰ্ড হৈছে আমাৰ পঁচিছ হেজাৰ নাচনীক নি পেলাই নচোওৱা হৈছে আৰু সেইসকলৰ প্ৰতিভাও বিকাশ পাইছে বিহু নাচটো আমাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ বিশ্ব ৰেকৰ্ড কৰিব পাৰিছে আৰু পঁচিছ হেজাৰ নাচনীক তেওঁলোকে পইচা পঁচিছ হেজাৰকে পইচা দিছে তেওঁলোকে নাচনীসমূহক ত কলা সংস্কৃতি আমাৰ বিকাশ হৈছে ত এনেদৰে চৰকাৰে আমাক বহুতো কলা সংস্কৃতিৰ দিশত সহায় সহযোগীতা আগবঢ়াই আহিছে